পৰ্যটনৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থাটো এক গুৰুত্বপূৰ্ণ উপাদান পৰিবহণ ব্যৱস্থাটো সুচল তেতিয়াহে আ এজন লোক বা এটা পৰিয়ালে বিভিন্ন ধৰণৰ ঠাই ভ্ৰমণ কৰিব পাৰে দে ধৰা হওক এই ক্ষেত্ৰত কিছুমান লোকৰ নিজা ব্যক্তিগত বাহন থাকিব পাৰে কিছুমান লোকৰ নাথাকিব পাৰে সেই ব্যক্তিগত বাহন থকা লোকসকলে

ইয়াৰ উপৰি গাড়ী নথকা সকলকো সকলোৱে মানে বিভিন্ন ধৰণৰ সুবিধা

যিহেতু মই মাজু মাজুলীৰে মাজুলী ৰাস পালনামৰ সময়ত আ বহু লোক ইয়ালৈ অহা পৰিলক্ষিত হয় সেই সময়ত তেওঁলোকক কিছুমান লোকে আ গাই পৰামৰ্শ দিয়াতো প্ৰয়োজনীয় হৈ পৰে

অ আৰু